মই ফুৰিবলৈ নেপাললৈ গৈছিলোঁ এবাৰ তাত গৈ মই মানে নেপালী ডিছ যিটো নেপালী খাদ্য সেয়া খাইছিলোঁ তাত নেপালী খাদ্যৰ ভিতৰত প্ৰধান খাদ্য হ'ল আমাৰ এইটো ডোনট বুলি কয় এনেকুৱা ঘূৰণীয়া ৰুটি বনায় সেইটো বিশেষকৈ ৰাতিপুৱা মানে নাস্তা নাস্তাত খায় ৰাতিপুৱা আহাৰত মানে আৰু এই চিৰা ভাজি দিয়ে চিৰা ভাজি খায়ো ভাল লাগে সেইটো খাইছিলোঁ সেইটোক খুব ভাল পালোঁ আৰু দুপৰীয়া আহাৰত মই হেৰি আপোনাক খাছী মাংস দি ভাত খাইছিলোঁ এই তাত খাছী মাংস খুব ধুনীয়া খাছী মাংস পায় সেয়া খাই খুব ভাল লাগিল আৰু বহুতো এনেকুৱা খাদ্য আছে তাত মানে লোকেল খাদ্য সেইবিলাক খাই বৰ ভাল লাগিলে আপোনাৰ চিৰা ভাজি হওক এই খাহী মাংস হওক আপোনাৰ এই কি বুলি কয় এইটো এনেকৈ ঘূৰণীয়া আৰু ৰুটি এটা বনায় ডোনট বুলি কয় সেইটো খাই খুব ভাল লাগিলে আকৌ আৰু কিছুমান এই মাংস এনেকৈ শুকুৱাই মানে এই শু শুকান মাংস গাহৰি হওক ম'হৰ মাংস হওক এনেকৈ শুকান কৰি বনায় সেইটো খাই খুব ভাল লাগিলে গতিকে নেপাললৈ গৈ মানে খাদ্যবোৰ খাই ভাল লাগিলে আৰু সেই ঠাইৰ